হেল্ল' কওকচোন হয় পায় অঁ পোৱা যাব পোৱা যাব যাব পোৱা যাব পোৱা যাব আপোনাক কি কি চিমেণ্ট লাগে চব সকলোখিনিয়ে পাব আপোনাৰ কোনটো লাগে ভাল আছে ডালমিয়া আছে চুৰীয়া গ'ল্ড আছে আৰু আছে

অঁ অঁ অঁ অঁ অঁ পাব পোৱা যাব দামটো আপুনি এবেগ ল'লে মানে আপোনাৰ পাঁচশ টকাকৈ পৰিব যদি অঁ আপুনি আৰু যদি পঞ্চাছ বেগ লয় তেতিয়া চাৰিশ আশী টকাকৈ পৰিব

অঁ আপোনাৰ আনিবলৈ আহিলে আপোনাৰ খৰচা হ'ব আপোনাৰ কম কিন্তু মই পেলাবলৈ হ'লে মানে আপোনাৰ হ'ব আৰু পইচা সৰহকৈ ভৰিব লাগিব অঁ এতিয়া অঁ অঁ আছে আছে সুবিধা আছে বাৰু অঁ অঁ ডালমিয়াটো লাগে ন অঁ ডালমিয়াটোৱে লাগে ডালমিয়াটোৱে ভাল বাৰু অঁ চাৰি এক চাৰি এক চাৰি এক মানে আপুনি চাৰি টিং বালি দিলে মানে এক এক টিং চিমেণ্ট দিব চাৰি বেগ বালি এক টিং অঁ চাৰি বেগ অঁ চাৰি টিং বালি দিলে মানে এক বেগ চিং এক টিং চিমেণ্ট দিব

অঁ আপোনাৰ যদি সুবিধা নাই তেতিয়াহ'লে মই পল পেলাই থৈ আহিম অঁ অঁ পেলাই থৈ আহিম বাৰু আপোনাক বাৰু কেতিয়া কেতিয়া লাগিব বাৰু আপোনাক অঁ অঁ অঁ